আপুনি আন সদস্য পৰিয়ালৰ সৈতে পাকঘৰটো তেওঁলোকৰ সৈতে সময় কটাব আৰু আপোনাৰ চিন্তাধাৰাসমূহ ভাগ বতৰা কৰিবলৈ কেনেকৈ শ্বেয়াৰ কৰিব বিচাৰে মই তাৰমানে সিহঁতে কাম কৰাখিনি মই হাতে হাতে মানে অলপ সহায় সহযোগিতা আগবঢ়াই দিম যেনেকে কিছুমানে পানী ভৰাইছেনে পানী ভৰাই দিম কোনোবাই চব্জি কাটি আছে চব্জি কাটি দিম কোনোবাই ভাত বনাইছমে ভাত বনোৱাত হেল্প কৰিম অন্যান্য কাম যেনেকে ঘৰুৰ সৰু সুৰা কাম এভ্ৰিথিং মানে